হয় মোৰ প্ৰিয় লিখক প্ৰয়াত হোমেন বৰগোহাঁই আছিল তেখেতৰ আত্ম অনুনন্দন বুলি এখন কিতাপ আছে যথেষ্ট ডাঙৰ বুলিয়ে মোৰ কিতাপ সেই কিতাপখন মই বাৰে বাৰে এইকাৰণেই পঢ়োঁ সেই কিতাপখনে মানুহক জীয়াই থাকিবলৈ শিকায় বহুতো নজনা কথা সেই কিতাপখনৰ পৰাই জানিব পাৰি সেই কিতাপখনৰ পৰা মই এটা ভাল কথা শিকিছিলোঁ দেই সেই কিতাপখনে এদিনাখন খুব ভাল কথা পাইছিলোঁ কথাষাৰ হ'ল তুমি যদি জীৱনত এঘণ্টাৰ কাৰণে আনন্দ কৰিবলৈ বিচাৰা তেনেহ'লে বৰশী বোৱা এবছৰৰ কাৰণে যদি আনন্দ বিচৰা তেনেহ'লে বিয়া পাতা আৰু তুমি যদি গোটেই জীৱনটো সুখত থাকিবলৈ বিচাৰা তেনেহ'লে এখন বাৰী পাতা বৰ ভাল লাগে কিতাপখন হয় মই সেই কিতাপ সেই কিতাপখনৰ এখন চিনেমা চাবলৈ বিচাৰোঁ যদি কোনোবাই পাৰে বনাব বনালে ভাল পাওঁ আৰু